মই মধুস্মিতা দেৱী মোৰ ঘৰ তেজপুৰত মোৰ ঘৰত মোৰ মা দেউতা ভাইটি ককা আইতা খুৰা খুৰী আৰু ভণ্টি আছে কৰ্মসূত্ৰে মই ঢেকীয়াজুলিত থাকোঁ মই ঢেকীয়াজুলি চহৰৰ অন্তৰ্গত চিতলমাৰী গাঁৱত অৱস্থিত গুপ্তেশ্বৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী কৰ্মৰত শিক্ষয়িত্ৰী মই কণ কণ শিশুসকলক পাঠদান কৰাই তেওঁলোকৰ লগত থাকি আনন্দ লাভ কৰোঁ আজৰি সময়ত মই বিভিন্ন ধৰণৰ কিতাপ অধ্যয়ন কৰোঁ তাৰ সমান্তৰালকৈ বাগিচা সজ্জাও কৰোঁ এইবোৰ কাম কৰি মই নিজে বহুত আনন্দ লাভ কৰোঁ বন্ধু বান্ধৱীৰ লগত অকমান সময় অতিবাহিত কৰিব পাৰিলে আৰু ভাল লাগে